আপোনাৰ গাঁৱৰ বিষয়ে চমুকৈ কওক আমাৰ গাঁৱখনৰ বিষয়ে চমুকৈ ক'বলৈ গ'লে আমাৰ গাঁৱৰ আগফালে চেঁচা নদী এখন আছে সেই নদীত গাঁৱৰ মানুহবিলাকে ঢেকিজাল পাতি মাছ ধৰে আৰু নাও দি নেট চুচৰাই মাছ ধৰা হয় সেই মাছ আমাৰ ওচৰতে বজাৰ এখন আছে সেই বজাৰত গৈকিনে মাছবিলাক বিক্ৰী কৰে আৰু আমাৰ ইয়াত আগতে অইল ওলাইছিলে অইল ওলোৱাৰ ফলত আমাৰ দলংখন কাঠৰ আছিলে কাৰণে অইলৰ গাড়ীবিলাক অহা যোৱা আহা যোৱা কৰাত অলপ অসুবিধা হয় সেইবাবে অইলে নিজেই এখন এখন লোহৰ দলং বনাই লৈছিলে সেই দলঙৰ ওপৰেদি অইলৰ গাড়ীবিলাক অহা যোৱা কৰা সুবিধা হ'ল আৰু আমাৰো আগতে কাঠৰ দলং হৈ যোৱাত অসুবিধা হৈছিল কাৰণ কাঠৰ দলঙৰ কাঠবোৰ পচি যোৱা ফলত আমাৰ গাঁৱৰ মানুহবিলাক অহা যোৱা কৰাত বহুত অসুবিধা হৈছিল অইল হোৱাৰ বাবে আমাৰ আমাৰ আমাৰ যোৱাত সুবিধা হ'ল কাৰণ লোহৰ দলং বনাই দিয়া হৈছিল আৰু আমাৰ গাঁৱত প্ৰতি বছৰে বিহু পতা হয় বিহু পাতে আৰু আৰ্টিষ্টসকলক মাতে আৰু আমি চাবলৈ যাওঁ আমাৰ ইয়াত নামঘৰ আছে নামঘৰত সদাই গধূলি গধূলি দবা কোবায় আমি ৰাতি হ'লে আৰু আগতে ইয়াত বানপানী হৈছিল বানপানী হোৱাৰ ফলত গাঁৱৰ মানুহবিলাকৰ বহুত অসুবিধা হৈছিল বানপানী হোৱাৰ ফলত গৰু ম'হ ছাগলী আদি মৰি যায় সেইবাবে মানুহবিলাকৰ বহুত দুখ হৈছিল আৰু বান বানপানী হোৱাৰ ফলত মানুহবিলাকৰ থাকিবলৈ ঠাই নাইকীয়া হয় সেইবাবে চৰকাৰে এই বানপানী হোৱাৰ ফলত চৰকাৰে অনুদান আগবঢ়াইছিল অনুদান আগবঢ়োৱাৰ কাৰণে মঠাউৰি বনোৱাব লগীয়া হ'ল আৰু মঠাউৰি বনোৱাৰ ফলত এতিয়া আমাৰ ইয়াত বানপানী নোহোৱা হ'ল আৰু আগতে আমাৰ ইয়াত খেতি কৰিলে খেতি কৰাৰ পাছত যেতিয়া চপোৱা হয় তেতিয়া হাতীও বহুত উপদ্রৱ হয় হাতীৰ ফলত মানুহবোৰে ধানবিলাক আধা পকা আধা কেঁচাতেই ধানবিলাক কাটিবলগীয়া হয় আজিকালি সেইবোৰ চৰকাৰে ব্যৱস্থা কৰি দিছে সেইবাবে বহুতে ভাল হৈছে আৰু আগতে আমাৰ গাঁৱত কিছুমান মানুহৰ ঘৰত শৌচালয় নাছিল আৰু চৰকাৰে সেইবিলাকো মানুহৰ প্ৰত্যেকৰে ঘৰে ঘৰে দুখিয়া নিচলা মানুহবোৰক শৌচালয় আগবঢ়াইছিল আৰু আৰু এতিয়া নতুনকৈ চৰকাৰে আকৌ কিছুমান পানীৰ আইৰণ বা কিবাহৰ লেতেৰাৰ ফলত এতিয়া আকৌ মানুহৰ ঘৰে ঘৰে নতুনকৈ টেপ বহাই দিছে সেই টেপৰ পানী লো মানুহক দিয়া হৈছে আৰু কিছুমান ঘৰ নথকা মানুহবিলাকক ঘৰ এখন এখনকৈ দিছে আৰু গেছ নথকা মানুহবিলাককো আমাৰ ইয়াৰ গেছ চিলেণ্ডাৰ দিছে আৰু বুঢ়া বুঢ়ী মানুহসকলৰ বাবে চৰকাৰে আঁচনিসমূহো উলিয়াই দিছে আমাৰ ইয়াত খুবেই ভালেই হৈ আছে আৰু আগতে আমাৰ ৰাস্তা ঘাটবোৰ কেঁচা আছিল কেঁচা হোৱাৰ ফলত মানুহবিলাকো অহা যোৱা কৰাত অসুবিধা হৈছিল সেইবাবে চৰকাৰে ৰাস্তা ঘাট পকি কৰিকেনে তুলিছে যাতায়তৰো কাৰণে দিগদাৰ হৈছিল সেইবিলাক এতিয়া উন্নতি হৈ গৈছে আৰু আমাৰ ইয়াত